হয় আমি গ্ৰাম্য অঞ্চলৰ কৃসকসকলে বহুতখিনি সন্মুখীনৰ সন্মুখীন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা হওঁ আমি আৰ্থিকভাৱে বহুতো সহযোগ আমি যিদৰে পাব লাগে চৰকাৰে আমাক যিদৰে সহায় সহযোগ কৰিব লাগে সেইদৰে আমি পোৱা নাই তো আমাৰ বতৰৰ পৰিৱৰ্তনটো আচলতে আমাৰ বহুতখিনি বতৰৰ পৰিৱেশ যেতিয়া পৰিৱৰ্তন হৈ যায় জলবায়ু পৰিৱৰ্তন হৈ যায় তেতিয়া আমাৰ খেতিত বহুতো লছ হৈ যায় মই চাহ খেতিৰ লগত অলপ জড়িত সাধাৰণতে আৰু চাহ খেতিত আপোনাৰ বতৰৰ ওপৰত বহুত কথা আহি যায় আচলতে কি হয় বতৰটো মই এবাৰ নাৰ্ছাৰী চাহৰ পুলি নাৰ্ছাৰী কৰিছিলোঁ তো চাহৰ পুলি যেতিয়া চাহ পুলি যেতিয়া মই ৰুইছিলোঁ তেতিয়া কি হ'ল এবাৰ আমাৰ ইয়াত যোৱা বছৰেই মই যথেষ্টখিনি পুলি ৰুইছিলোঁ কিন্তু ইয়াতে কি হ'ল আপোনাৰ শিল বৰষুণৰ শিলাবৃষ্টিৰ বাবে তো মোৰ চাহ পুলিখিনি বহুতো অনিষ্ট সাধন কৰিলে আৰু মই ইয়াত যিদৰে চৰকাৰৰ পৰা আৰ্থিক সহযোগ পাব লাগিছিলে সেইদৰে মই সহযোগ নাপালোঁ তাৰ কাৰণে মই বহুতো যোৱা বছৰ লছৰ সন্মুখীন হ'লোঁ এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ এই ক্ষুদ্ৰ কৃষকসকলক চৰকাৰেও যাতে আমাৰ আমাৰ এই অসুবিধা সুবিধাসমূহৰ যাতে মনোযোগ দিয়ে বিশেষকৈ আমাৰ পানীৰ বহুত অসুবিধা হয় তো পানীৰ ক্ষেত্ৰত মই জলসিঞ্চনৰ ব্যৱস্থাটো খেতিপথাৰসমূহত ভালদৰে কৰিব লাগে বুলি ভাবোঁ মই ভাবোঁ ইয়াত কৃষি মন্ত্ৰী মহোদয়ে আমাৰ বৰ্তমান অসম চৰকাৰ আৰু কৃষিমন্ত্ৰীয়ে বহুতখিনি পদক্ষেপ লৈছে কিন্তু আমাৰ এইবোৰ অঞ্চলত ইয়াৰ পদক্ষেপৰ বৰ ফলশ্ৰুতি মই ইয়াত দেখি পোৱা নাই আৰু লগতে মই ভাবোঁ যে আমাৰ ইয়াত যিখিনি কৃষকসকলক যিদৰে প্ৰশিক্ষণ দিব লাগে সেইদৰে কৃসকসকলক চৰকাৰৰ ফালৰ পৰা প্ৰশিক্ষণৰ কোনো ব্যৱস্থাও কৰা নাই আচলতে সৰু সৰু কিছুমান প্ৰশিক্ষণ হ'লে আমাৰ কৃসকসকলে কিদৰে খেতিবোৰ কৰিব লাগে কেনেকৈ কৰিব লাগে অলপ উৎসাহ পালে তো কাম কৰিবলৈ ভাল হয় তেনেদৰে মই মোৰ চাহ চাহখেতিৰ ভিতৰত আৰু বৰ্তমান সময়ত কি হৈছে মোৰ চাহ খেতিৰ লগত চাহ খেতিৰ যিটো উচিত মূল্য সেই উচিত মূল্যটো নাপাওঁ বৰ্তমান কিছুমান আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এইখিনি মূল্য নোপোৱাটো এটা বহুত অসুবিধা হৈছে তো সেইখিনি বাবে আমি আৰ্থিকভাৱে বহুতো আমি দুৰ্বল হৈ গৈ আছোঁ যিটো আমাৰ চাহ খেতি আমি নি ফেক্টৰীত বিকোঁ ফেক্টৰীখিনি আচলতে বনিয়া গোষ্ঠীৰ হাতত ফেক্টৰী থকাৰ বাবে ফেক্টৰী চলাই আছে বাবে তো আমাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত মাধমাৰ মাৰিছে আমি যি উচিত মূল্যৰ বাবে ইয়াত আমাৰ বহুতখিনি খৰচ পৰে এক কে জি চাহপাত তুলিবলৈ আমাৰ ইয়াত শ্ৰমিকৰ প্ৰয়োজন হয় পাত পাত তুলিবৰ বাবে শ্ৰমিকৰ প্ৰয়োজন হয় আমি সময়মতে দৰৱ মাৰিব লাগে তো ইমানখিনি মৰাৰ পিছতো আমি যেতিয়া উচিত মূল্যটো নাপাওঁ তেতিয়া আমি আৰ্থিকভাৱে কৃষকসকল বহুতো দুৰ্বল হৈ পৰোঁ তো এইখিনি ক্ষেত্ৰত মই ভাবোঁ যেন আমাৰ অসম চৰকাৰখনে ইয়াৰ ওপৰত মনোনিৱেশ কৰিব লাগে আৰু আমাৰ এই চাহ খেতিয়কসকলক যথেষ্ট মানে উৎসাহিত কৰিব বুলি আশা থাকিলে এইখিনিয়ে আৰু